এইটো পৰিবহণ সেৱা হেল্পা হেল্পলাইনত লাগিছেনে বাৰু অঁ হয় লাগিছে লাগিছে এই মই এটা কথাৰ বাবে আপোনালোকলৈ ফোন কৰিছোঁ মই এখন অ'টো ৰিক্সা কিনিছোঁ এই অ'টো ৰিক্সাখনৰ পি ইউ চি প্ৰমাণপত্ৰ মোক লাগিব নহয় গতিকে পি ইউ চি প্ৰমাণপত্ৰখন ল'বৰ কাৰণে মই কেনেধৰণে এপ্লিকেশ্যন কৰিব লাগিব বা দৰখাস্ত কৰিব লাগিব কেনেধৰণে মই দখাস্ত কৰি এইখন আগবাঢ়ি যাম প্ৰমাণপত্ৰখন মোক দৰকাৰ হৈছে আপোনালোকে অকণমান মোক সহায় কৰি দিব নেকি বাৰু অকণমান কথাখিনি বুজাই দিয়কচোন মোৰ নহ'লে দিগদাৰ হ'ব যে মোৰ ঘৰ গাঁৱত আৰু মই এতিয়া নতুনকৈ এই মই এজন নিবনুৱা মোৰ ঘৰ গাঁৱত আৰু মই এই অ'টো ৰিক্সাখনৰ জৰিয়তে মোৰ পৰিয়ালটো পোহপাল দিব লাগিব মোৰ ল'ৰা ছোৱালী পঢ়ি আছে গতিকে মই সিমানখিনি কথা নাজানো আপোনালোকে মোক অলপ সহায় কৰি দিয়কচোন অনুগ্ৰহ কৰি দেই হ'ব মই এইখিনি কথাকে ক'লোঁ দৰখাস্তখন ক'ত কৰিব লাগিব কালৈ কৰিব লাগিব আৰু দৰখাস্তখন কেনেকৈ কৰিব লাগিব এইটো মোক কৰি দিয়ক অঁ হয় নেকি অঁ পৰিবহণ সে সেৱা পৰিবহণ সেৱাৰ প্ৰবন্ধকলৈ মই কৰিব লাগিব নহয় জানো হয় হয় প্ৰবন্ধক বিষয়ালৈ ঠিক আছে হ'ব দিয়ক